হেল্ল' হেল্ল' অঁ আমাৰ গগৈ ডাঙৰীয়া অঁ ঠিকে আছে ন এই যে আপোনালোকৰ এই মিটাৰৰ ইলেকট্ৰিক মিটাৰবিলাকৰ বিল আপোনাৰ শুদ্ধভাৱে আহেনে অঁ কি কৈছে কি কৈছে ঠিকে পাইছে ন এইটো বা এইবাৰ কিমান আহিছে বাৰু পাঁচশ বিছ টকা ন' অঁ ঠিক আছে আমাৰ দেখোন এইবাৰ তেতিয়াহ'লে কিয় বেছিকৈ আহিলে নে মিটাৰ ৰিডিঙে ভুল হ'ল নে কি নিশ্চয় মিটাৰ ৰিডিঙতে ভুলভাৱে গৈছে চাগে

চাওক ঠিকেই আছে বাৰু আপোনাৰটো ঠিকেই আছে ওচৰতে আমাৰ একে সমপৰ্যায়ৰ হিচাপত আমি পইন্ট যিকেইটা আমি ব্যৱহাৰ কৰোঁ সেই পইন্ট কেইটাৰ তুলনাত আমিও সেইঘৰৰ লগত যিধৰণে কৰে আমিও তেনেকৈয়ে কৰোঁ বুলি ক'ব পাৰি ধৰক দুখন ফেন চাৰিটা বাল্ব এটা মটৰ চলে আমাৰটো ফ্ৰীজ চ্ৰীজ নাইয়ে আমাৰ বিল আহিছে পঁচিছশ টকা আৰু একে ওচৰতে গাতে লাগি থকা এঘৰত তেখেতসকলৰ পাঁচটা বাল্ব আৰু তিনিখন ফেন এটা মটৰ তেখেতসকলৰ এটা ফ্ৰীজো আছে তেনেস্থলত তেখেতসকলৰ আহিছে পাঁচশ টকা আমাৰ ইমান বেছি আহিলে কিয় অঁ অঁ অঁ অঁ হয় অঁ মইতো অভিযোগ কাক কৰিম তেতিয়া আপুনি হয় এই অঁ অঁ অঁ মই ইলেক্ট্ৰিক কতৃপক্ষৰ মই অফিচত অঁ অঁ নহয় অ' অনলাইনত কৰিব লাগিব ঠিক আছে মই অনলাইনতে কৰিম কিন্তু এই অনলাইন কৰিবলৈ মই কিধৰণে কৰিব লাগিব হয় হয় হয় অঁ অঁ বুজি পাইছোঁ মই এ পি ডি চি এলৰ হেৰিত অভিযোগ কৰিম অনলাইনত অঁ মাই বিজুলি এপত অনলাইন কৰিব লাগিব হয় নহয় সেই অভিযোগটো উলিয়াই ল'ব লাগিব অঁ বুজিলোঁ বুজিলোঁ অঁ এনেকৈ অঁ তাৰপিছতে হয় হয় ঠিক আছে ধন্যবাদ আপুনি মোক ইমানখিনি জনাই দিয়াৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল মই সোনকালে মই অভিযোগটো অনলাইনত দাখিল কৰিম আপোনালৈ বহুত ধন্যবাদ থাকিল